চৰকাৰে যদি দিয়ে আমি তাতকে বেছিকৈ পাৰিম নেকি অলপমান আমি হাঁহ কুকুৰা পুহিয়ে ঘৰখন চলাই আছোঁ এজনী হাঁহ পুহিলে কিমান

ত্ৰিশ দিন কুকুৰা হ'লেও পোন্ধৰ দিন বা ওঠৰ দিন লয়

এতিয়া কুকুৰা হ'লেও দহজনী পুহিলে কিমান আমি পোৱালিব হাঁহ কুকুৰা পুহিলোঁ কিমান আৰু হাঁহ পুহিলেও কিমান পাওঁ আমি সেই গতিকে আমি ঘৰখন চলি আছোঁ চৰকাৰে দি আছে ঢ়েৰ দি আছে আমাৰ ফালে অকণমান সেইগতে সহায় সহায়ক কৰি দিয়া হ'লে অকণমান ভাল পালোঁ হয়টেন ন হ'ল ল'বা আমি একো এটা পোৱা নাই চৰকাৰৰ ফালৰ পৰা আমি নিজে নিজে ইনকাম কৰি পুহি আছোঁ এজনী যদি চাৰি পাঁচ যদি ছাগলী ছাগলী পুহিলেও আমি বহুত লাভ পাওঁ এতিয়াও আছে বাউ ছাগলী চাৰি পাঁচজনী হাঁহহো আছে দহ বাৰহজনী কুকুৰাও আছে আমি সেইগতে চলি থাকোঁ হাঁহ হ'লে চাৰিমাহ হয় চাৰিমাহত বিকিব পাৰু কুকুৰা হ'লেও আমি তিনিমাহতে বিকিব পাওঁ খোৱা বোৱা ভালকৈ দিব লাগিব আৰু ছাগলী ছমাহতে দিয়ে পোৱালি ছমাহত দিলে আমি বছৰেকত দুবাৰ পাওঁ সেইগতে আমি চলি আছোঁ আমি ভালকে হেৰি চলাটোহে চিনি পাওঁ আৰু ক'ৰবাত যদি আলহী অতিথি আহিলে খাবলে ইয়াকে এটা তাক মাৰোঁ আৰু হাঁহ কুকুৰা